অসমৰ শিশু আৰু যুৱক যুৱতী আগৰ যিসকল আছিল তেওঁলোকক ঘৰতেই মাক দেউতাকে এই নীতিশিক্ষা দিছিল কিন্তু আজিকালি সেই বিষয়ে মানে সেই ধৰণৰ শিক্ষা দিয়া যেন লগা নাই নালাগে এই আচলতে ল'ৰা ছোৱালীবিলাক আগৰ ল'ৰা ছোৱালীখিনিয়ে এই নীতি শিক্ষা বুঢ়া এই ককাকসকলৰ ককাক আইতাকৰপৰা পোৱাৰ কাৰণে সমাজখন এটা শৃংখলাবদ্ধ হৈ আছিলে আৰু আজি এই মাক দেউতাক বা এই মাক দেউতাকেই হওক বা ককাকেই হওক আগৰ আগৰ যিটো সমূহীয়া ঘৰ আছিলে একেলগে সকলো বাস কৰে চাৰি পাঁচজন ককাই ভাই আজি নানান কাৰণত সেই সেই যৌথ পৰিয়ালবোৰ নাইকিয়া হৈ গৈছে দুটা দূৰত চাকৰি কৰিবলৈ যাবলগীয়া হৈছে জেগা কম হৈছে ক'ৰবালৈ আঁতৰি যাবলগীয়া হৈছে থাকিবলৈ জেগা কম এনেকুৱা কাৰণে তেওঁলোকে ল'ৰা ছোৱালীবিলাক ঘৰ মানে ককাকহঁতে বুজাবপৰা বা দাদাকহঁতে বুজিব বুজাবপৰা বা লগত লৈ ক'ৰবাত ফুৰিবলৈ যাবপৰা সেই ব্যৱস্থাটো কমি গৈছে আগতে ঘৰত কোনোবা থাকে ককাই ভাই তেতিয়া বিয়া বাৰু মিটিং মাতাং এই ভাওনা সভা এইবিলাকত দেউতাকে বা মোমায়েকে বা দাদায়েকে লৈ গৈছিল আজি প্ৰজন্মই আৰু এটা আৰু এটা ঘটনা হৈছে এই যিটো পৰিয়াল পৰিকল্পনা পৰিয়াল পৰিকল্পনা কৰাৰ ফলত ল'ৰা ছোৱালীয়ে এজন বা দুজন হয় সেই সেই দুজনক চোৱাৰ কাৰণে মানুহ কমি গৈছে ঘৰখনত সেইকাৰণেও শিক্ষাত এই মানে এই আগৰ যিটো মোমায়েক দাদায়েকৰ ঘৰ বা গাঁও ঘৰ গাঁৱলৈ যাবলৈ গৈছিল সেইটো মাক দেউদকৰ কমি গৈছে কাৰণ গোটেই ঘৰখন অকলে চাব লাগে এই শিক্ষা দীক্ষা স্কুললৈয়ো নিব লাগিব বা হস্পিটেললৈয়ো নিব লাগিব বজাৰ কৰোঁতেও মানে সেইবোৰ দেখুৱাবগৈ লাগে সেই তেনেকুৱা ধৰণৰ সেই ধৰণৰ হেৰিয়াত আগৰ আগৰ যিটো আগে ল'ৰা ছোৱালীবিলাকে যিটো পাইছিলে এতিয়া সেইটো কমি গৈছে আৰু আগত গাঁৱত ল'ৰা ছোৱালীবিলাকে হাল বাওঁতে হলোৱা পথাৰলৈ চাহ জলপান এইবিলাক লৈ গৈছিল কিন্তু আজি নানান কাৰণত খেতি বাতিবিলাক এই কৰা এই কহুতো অসুবিধা আহিছে ঘৰত মানুহ এই মানুহৰ সংখ্যা কমি গৈছে এই তেনেকুৱা এই সেই ধৰণৰ কিছু অসুবিধা হোৱাৰ কাৰণে আজি ল'ৰা ছোৱালীয়ে কিছু কথা শিকিবপৰা নাই খেতি সম্পৰ্কত আগতে আমাৰ গাঁৱৰ নামঘৰবিলাকত ভাওনা সবাহ এই নানা নানা ধৰ্ম আলোচনা নীতিগত কথা এইবোৰ এটা আলোচনা হয় আজিকালি না এই সেই আজিকালিও আলোচনা হ'লেও কিন্তু গাঁৱৰ মানুহ বা টাউনৰ মানুহে যাবলৈ কিছু অসুবিধা হৈ গৈছে সময় সময় তাত দিবৰ কাৰণে মানুহৰ সময় নাইকিয় নিচিনা হৈছে এই আমাৰ মানুহ আমাৰ মানুহে গাঁৱত জাপি এই এই খেতি বৰষুণৰ দিনত জাপি ঢাৰি এনেকুৱা ধৰণৰ এই পাচি এই বেটৰ বেটৰ ছেট চকী চকী টেবুল এনেকুৱা ধৰণৰ গাঁৱৰ মানুহবিলাকে কৰে টাউনতো কিছুমান মানুহ আজিকালি সেই এইবিলাক কৰিবলৈ লৈছে